হয় মই হাঁহ কুকুৰা পুহোঁ হাঁহ কুকুৰা পুহোঁ বছৰত কোনে কিমান দিয়ে সিমান এটা হিচাপ নকৰোঁ নকৰোঁ যদিও গোটা গোটিকৈ হাঁহ মই বছৰত মাইকী হাঁহ ছশ মতা হাঁহ সাতশ এনেকুৱাকৈ কমেও আঠাইছটা ত্ৰিছটালৈকে বিক্ৰী কৰোঁ সেইখিনি হাঁহৰ উপাৰ্জন কুকুৰা আকৌ কুকুৰা পুহিলেও কুকুৰা মাৰি খোৱাও হয় ঘৰত মাংস হিচাপে বেচা কিনা সিমান এটা নকৰিলেও ঘৰৰ পইছাখিনি ঘৰতেই ৰয় আৰু এনেকৈ যদি বেছি হয় পূজা পাৰ্বণত বিহুৱে সংক্ৰান্তিয়ে মানুহ আহি নিয়েহি দিওঁ আৰু কুকুৰা বছৰত কুকুৰায়ো দিয়ে কুকুৰাই বছৰত নিদিয়া নহয় দহ পোন্ধৰ হোজাৰালৈকে উলিয়াই দিয়ে পইছা কণী বেচোঁ কুকুৰাও বেচোঁ আৰু এই যেতিয়া এতিয়া যুঁজৰ দিন যুঁজৰ দিনত মতা কুকুৰাবোৰ বিক্ৰী কৰোঁ এটা এটা মতা কুকুৰাত আঠশ নশলৈকে পাওঁ পাৰ চৰাই পাৰ চৰাইটোতো অনবৰত মানুহে বিচাৰিয়ে থাকে যেতিয়াই এযোৰ ডাঙৰ হয় সেইযোৰ বিক্ৰী কৰোঁ আন এযোৰ ডাঙৰ হ'ব সেইযোৰ ডাঙৰ হোৱালৈকে ইযোৰ ডাঙৰ হয় ঠিক তেনেকৈ পাৰ চৰাই বেছিও মই সাত আঠ হেজাৰ টকা উলিয়াও ৰাজহাঁহ ৰাজহাঁহো পোহোঁ ৰাজহাঁহ বছৰত এবাৰেই পোৱালি হয় কমেও বহাগৰ ওচৰৰলৈকে ডাঙৰ হয় বহাগৰত মানুহে খাবলৈ নিয়ে এটা ৰাজহাঁহত হেজাৰ বাৰশকৈয়ে দিয়ে ৰাজহাঁহ কমেও বাৰটা তেৰটা এনেকৈহে বিক্ৰী কৰিব পৰা যায় ইয়াৰ ভিতৰতে হাঁহ কণীও বিক্ৰী কৰা হয় হাঁহ যিখিনি মই চম্ভালিব পাৰোঁ সেইখিনিহে পুহোঁ তাৰপৰা বাকী কণী বিক্ৰী কৰি দিওঁ ওচৰ চুবুৰীয়াই নিয়ে তেওঁলোকে নি উমনি দিয়ে কেতিয়াবা আকৌ মই নিজৰ ঘৰতে উমনি দি তেওঁলোকক ভাগি পুহিবলৈ দিওঁ আধা মোক দিয়ে আধা তেওঁলোকে লয় ইয়াৰ ভিতৰতে হাঁহে মোক লাভ কৰিয়ে থাকে হাঁহ আৰু এই পাৰয়ে কিন্তু কুকুৰাই কেতিয়াবা অকণমান মনত দুখ দিয়ে আৰু এই এই ৰাণীখেত নে কিবা জোপকা মৰা বেমাৰ এটা আহে এনেকুৱাকৈ কিছুমান আহি দিগদাৰ লগায় সেই কুকুৰাৰপৰাহে মই লছ খাইছোঁ কেতিয়াবা এনেই হাঁহ আৰু কুকুৰা বুলি ক'লে মই হাঁহতেই বেছি গুৰুত্ব দিওঁ আৰু হাঁহত মই ভাগকৈ পাওঁও পইছাটো ওপৰতে পোৱা পাৰয়ো মোক একো কষ্ট নকৰাকৈ দিয়ে আঠ নহেজাৰ বছৰত তেনেকুৱাকৈ মিলায়ে চলাই থাকোঁ আৰু আৰু তাৰ উপৰিও এই হাঁহ কণী বিক্ৰী কৰোঁ কুকুৰা কণী বিক্ৰী কৰোঁ হাঁহ কণী দহ টকাকৈ পায় কুকুৰা কণী আকৌ এটাত দহ টকা লোকেল হ'লে লোকেল বুলি কয় আৰু মানুহ ঘৰুৱা তাৰপৰা এনেকুৱাকৈ দিওঁ আকৌ সিহঁতকৈ দানা পাতি দৰব দৰকাৰ হয় আনো সিহঁতৰে বেছি কিনি মই মানে মুঠতে মোৰ এই এইবোৰ ঘৰুৱা যিবোৰ কৰি থাকোঁ এইবোৰ মই ঘৰৰ মানুহৰ পইছা ব্যৱহাৰ নকৰোঁ এই মোৰ নিজৰ পইছাই নিজে হেৰি কৰে ইয়াৰ ভিতৰতে কুকুৰাহে বেছি লোকচান কৰে কুকুৰা কেতিয়াবা বাচি যায় কেতিয়াবা বছৰত দুবাৰো হয় বেমাৰ এই এনেই বেজী চেজী দিলেওচোন নৰয় হ'লে হৈয়ে যায় আৰু সেইকাৰণে কুকুৰাটো সিমানটা মানে হেৰি মই লাভ কৰিব নোৱাৰোঁগৈ যিখিনি ধৰক এতিয়া পঞ্চাছটা পুহিলে মই দহটামানহে আশা কৰোঁ তথাপিতো কেতিয়াবা পাওঁ বিছ পঁচিছটালৈকে তেনেকুৱাকৈ হেৰি কৰোঁ আৰু এই এই পাৰ বেছি কৰিবলৈ দিগদাৰ হয় পাৰ মানে আমাৰ জেগাটো কম আৰু ইফালে সিফালে উৰি গ'লে ঘূৰি নাহে হেপা নেউল ইত্যাদি দিয়ে ধৰি খায় সেইকাৰণে মোৰ পাৰটো বৰ বেছি নহয় মোৰ আঠ ন যোৰামানহে আছে পাৰ হাঁহ হাঁহ খেলি মোৰ পুখুৰী আছে ওচৰত মই হাঁহটো পুহোঁ কুকুৰা কণী খাব পৰাকৈ বেচিব পৰাকৈ কোনোবাই বিপদত বিচাৰিলে দিব পৰাকৈ হয় আৰু সেইখিনি ইমান সকাহ পাওঁ যে মই কাকো হাত নপতাকৈ মই ঘৰৰ মানুহজনকে হওক ল'ৰা ছোৱালীকে হওক ওচৰ চুবুৰীয়া কাকো ওচৰত ধাৰ নকৰাকৈ নিজে নিজকে চলাই নিব পাৰোঁ লোকচান লোকচান ভৰিলেও মানে এইবছৰ হ'ল যদি এইবছৰকৈ আকৌ মনটো বান্ধো আৰু বান্ধি আকৌ পুহোঁ আকৌ হয় তেনেকুৱাকৈ চলাই থাকোঁ আৰু মাজে মাজে বেজী দিওঁ দৰব খোৱাওঁ আমাৰ ওচৰতে পশু চিকিৎসালয় আছে তাৰপৰা দৰব আনো আনি পেলাই খোৱাওঁহি এনেকুৱাকৈও খোৱাওঁ আৰু মই বিশেষ দানা পাতি নোখোৱাওঁ ঘৰুৱা ধান চাউল এইবিলাককে খোৱাওঁ ধানৰ তুঁহ এইবোৰে হেৰি কৰোঁ কিন্তু সৰুভাগত পোৱালিবোৰ হাঁহ পোৱালিবোৰ ওলালে এই দানা অলপমান আনি বজাৰৰ খোৱাওঁ এমাহমান তাৰপিছৰপৰা নিজে ভাত চাউল এইবিলাক দি এনেকৈয়ে খোৱাওঁ কুকুৰা প্ৰথমতেই জগাৰ লগে লগে খুদ চাউল তোনো চাউল খোৱাই ডাঙৰ কৰি খাব পৰা হ'লে আৰু লাহেকৈ নিজেই বিচাৰি খায় পাৰটো নিজেই বিচাৰে পাৰয়ে ধান পেলাই দিলেই হ'ল আজি এতিয়া ধান ৰ'দত দিলে তাতেই ভৰাই লৈ চাউল তাউল ছটিয়াই থাকোঁ সেনেকৈয়ে খায় এনে বিশেষ মোৰ কোনো খৰচা নোহোৱাকৈ নিজৰববীয়াকৈ পইছাকেইটা আহি থাকে ওপৰতে আহি থকা পইছা সেইখিনি ঘৰুৱা ঘৰুৱা পৰিশ্ৰম পইছা বুলি নকওঁ মই এনেই ঘৰুৱা ইখন ইখন কৰা সময়তে সেইখিনি কৰা হয় কোনো টাইম দিবলগীয়া নহয় গঁৰাল আছে গঁৰালত নিজেই সোমাই থাকে খালী এই বেমাৰ হোৱা সময়টোতহে লোকচান আৰু অন্য কোনো একো লোকচান নহয় সেইকাৰণে হাঁহ কুকুৰাটোকে পোহাটো ভাল বুলি ভাবো মানুহে আৰু ময়ো নিজেও পোহো মই ওচৰখিনিকো কওঁ যে এনেকুৱাকৈ অলপমান হাঁহ কুকুৰা ল'লে নিজৰ নিজৰ এজনী এজনী মানুহ কাকো হাত নপতাকৈ থাকিব পাৰে কওঁ মই কিন্তু তেওঁলোকে আকৌ এই বিভিন্ন ধৰণৰ হেৰি নিজৰ নিজৰ কৰ্ম আছে সেইবোৰ কৰেগৈ কিন্তু মই একো নাই মই ঘৰতে সেইবোৰকে কৰি থাকোঁ আৰু সেইকাৰণে লাভ লোকচান হোৱা কথাবোৰ নাভাবোৱেই যি পাওঁ তাতে সন্তুষ্ট লোকচান বেপাৰ মই কোনো বিজনেছৰ হিচাপে নোপোহোঁ আৰু লোকচান নহ'লে বেয়াও লাগে বাৰু এই বেমাৰতহে মৰে এনেই নমৰে এই বেমাৰ হ'লে মানে ওচৰ চুুবুৰীয়াবোৰৰ পৰা আহে বা আৰু এইটো ভাইৰাছৰ নিচিনা যে হ'লে হৈয়ে যায় আৰু সেইকাৰণে বৰ আশা আশা কৰিয়ে পুহোঁ যেতিয়া হয় নিৰাশা হয় আৰু হাঁহ কুকুৰা উপাৰ্জন হয় তেনেকুৱাকৈ পুহি নিজৰ পৰিয়ালটোকো দিছোঁহে সহকাহ ময়ো মই ওচৰ চুবুৰীয়াবোৰক সদায়ে কৈ থাকোঁ যে আপোনালোকেও এনেকৈ বেছি নোৱাৰিলেও ঘৰুৱাকৈ নিজৰ ভাগৰপৰা খোৱাই বোৱাই পোহক কৰক লাভটো লোকচানটো আছেই লোকচান হ'লে আকৌ মন বান্ধি কৰোঁ আৰু